হয় মই ফেন এখন লৈছিলোঁ আমাৰ বি টি ডি চেণ্টাৰৰ পৰা দোকানখন আপোনাৰ পূৰ্ণ ইলেক্ট্ৰনিকছ দোকান টেবুল ফেন লৈছিলোঁ ঊছা কোম্পেনী কিন্তু ফেনখন মই প্ৰথমে ভালে চলিলে তাৰ এমাহ দুমাহৰ পিছত ফেনখনৰ প্ৰ'ব্লেম বহুত দেখা দিলে এবাৰ মটৰৰ প্ৰ'ব্লেম এবাৰ কয়লৰ প্ৰ'ব্লেম তেনেকৈ ফেন বনাই বনাই ময়ো মানে হাইৰাণ হৈ গ'লো তাৰপিছত লাষ্টত দোকানীয়ে মোক ক'লে কৈছে আপুনি নতুন ফেন এখন লৈ যাওক সেইটোতো কথা নহয় ইমান পইচা ইমান বাৰশ তেৰশ টকা দি পেলাই ফেন এখন আনি পেলাই যদি এনেকৈ ফেনখন চলাবলৈও নোৱাৰো ভালকৈ এবছৰো নাযায় তেনেকৈ কেনেকৈ হ'বনো সেইকাৰণে মোৰ লগৰকিটাকো মই কৈছোঁ যে এনেকুৱা ফেন আৰু এইটো কোম্পানীৰ ফেন বা এইখন দোকানৰ পৰা ফেন নল'বি চব ইয়াত কোৱালিটিবিলাক ভাল নহয় ডুপ্লিকেটৰ নিচিনা লাগে প্ৰ'ডাক্টটো ভাল নহয় সেইটোৱেই কথা আৰু